বৰ্তমান যুগটো বৈজ্ঞানিক যুগ কিন্তু হ'লও আজিকালি প্ৰায় কোনো কোনো অঞ্চলত এই অন্ধবিশ্বাসটো প্ৰায় সকলো লোকেই বিশ্বাস কৰে ধৰ্মীয় যিকোনো ধৰ্মীয় ক'ৰবাত সেৱা কৰা ভগৱানক পূজা কৰা সেইটো এটা সাধাৰণ কথা কিন্তু আজিকালি প্ৰায় লোকসকলে অন্ধবিশ্বাসটো মানি আছে আগৰ দিনৰ পৰাই যিকোনো ক্ষেত্ৰত সাপে খুটিলে আমি ডক্টৰৰ ওচৰত যাব লাগে ভালদৰে চিকিৎসা কৰাব লাগে কিন্তু তেওঁলোকে নগৈ বেজ ক দেখুৱাই দৰব লগোৱাই তেনেধৰণে বহুত লোকৰ মৃত্যুও হৈছে পঢ়া শুনা ক্ষেত্ৰতো তাবিজ পিন্ধে আঙুঠি পিন্ধে তেওঁলোকে সেই ঠিক তেনেদৰে বহুতো অন্ধবিশ্বাস মানি আহিছে কিন্তু আমি যিমান পাৰো অন্ধবিশ্বাসসমূহ মানিব নালাগে আগৰ দিনত বসন্ত ৰোগটো কোনো দেৱতা দেৱী লম্ভা এনেদৰে কয় কিন্তু আচলতে সি এটা ক্ষুদ্ৰ ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ প্ৰায় প্ৰায় আজিকালি সকলোবোৰ যিকোনো ক্ষেত্ৰত হ'লও চাকৰি বিচাৰি ক'ৰবাত যোৱা আগত সকলোৱে অন্ধবিশ্বাস মানি কাৰোবাৰ হাত দেখুৱাই চোৱায় কোন বছৰত কেতিয়া বিবাহ হ'ব চাকৰি পাব কোন বছৰত মৃত্যু হ'ব তেওঁলোকে এইবোৰ আগতীয়াকৈ জানিব বিচাৰে কিন্তু এইবোৰ আচলতে চাবলৈ গ'লে প্রায় অন্ধবিশ্বাসেই কাৰণ আজিকালি কোনো তেনেকুৱা ধৰণৰ কথা নাই চাকৰি এটা কবলে কৰিবলৈ হ'লে তাক ভালদৰে যদি পঢ়ি শুনি যায় নিজৰ যদি চাৰ্টিফিকেটখন ভাল হয় প্ৰমাণপত্ৰখন যদি ঠিকে থাকে তেন্তে তাত কোনোধৰণৰ চু হাত চাই যোৱা কোনো হেৰি প্ৰয়োজনেই নাই নিজে যিমান পাৰি ভালদৰে পঢ়ি শুনি নিজৰ জ্ঞানটো ভালদৰে আনি তেওঁলোকে যদি তেনেদৰে ধুনীয়াকৈ পঢ়া শুনাটো কৰি মেলি যায় তেন্তে তাত কোনোধৰণৰ এইবোৰ প্ৰয়োজনেই নাই কিন্তু আজিকালি প্ৰায় অন্ধবিশ্বাস কৰে ৰাতি হ'লে ঘৰ সাৰিব নালাগে আগৰ দিনত ইয়াৰ কথা কৈছিলে কাৰণ যাতে কোনো ধৰণৰ বস্তু পাতি আগৰ দিনত লাইট নাছিলে তেনেধৰণে পোহৰ নাহে চাকি বন্তি জ্বলাই কেনেই পোহৰ আনে যাতে মানে সাৰিলে কোনো ধৰণৰ ঘৰৰ মূল্যৱান বস্তু বাহিৰলৈ ওলাই নাযায় সেই কথা কাৰণে কৈছিলে যে ৰাতি ঘৰ সাৰিব নাপায় বুলি কিন্তু আজিকালি সেইবোৰ এটা মানে কথাটোৰ টপিকটো কিয় কৈছিলে সেই কথাটো নাভাবি তেওঁলোকে অকল জাষ্ট বিশ্বাস কৰি লয় যে মানে কিবা বেয়া হ'ব ক'লা মেকুৰী এজনী পাৰ হৈ গ'লে যাব নালাগে বেয়া বাট ভেটি ধৰিছে এনেধৰণে কয় ৰাতি নখ কাটিব নাপায় কয় আগৰ দিনত কৈছিলে কাৰণ আগৰ দিনত তেনেধৰণৰ সুবিধা নাছিলে পতককৈ ছাল কাট খাই যব পাৰে কিবা হৈ যাব পাৰে তেনেকুৱা ধৰণৰ বহুত আছিলে কিন্তু আজিকালি প্ৰায় সেইবোৰ নহয় আজিকালি ধুনীয়া বৈদ্যুতিক ব্যৱস্থা আছে কাৰেণ্ট আহে ধুনীয়াকৈ প্ৰায় আজিকালি এইবোৰ বস্তুত একো অন্ধবিশ্বাস বোলা তেনে ধৰণৰ বস্তুটো নাথাকেই সেইবোৰ একো মানিবই নালাগে কিন্তু আজিকালি হ'লেও বহুতেই মানে আচলতে আগৰ দিনৰ মানুবোৰে তাক মানি চলা এটা এটা তাত লজিক আছিল এটা এটা কথা আছিলে কিন্তু আজিকালি প্ৰায় সেইবোৰ ভাবি নাচায় কিবা এটা কৰিবলৈ হ'লে এইটো কৰিব নাপায় কিয় নাপায় সেইটো ভাবি নাচায় কিন্তু জাষ্ট নাপায়টো নাপায় বুলি কৈ দিয়ে আৰু তেনেধৰণে হাত চোৱায় বেজ কিবা কিবি এইবোৰতো এইবোৰ আজিকালি এনেই তেওঁলোকৰ একো মূল্য নাই একেবাৰে মূল্য নাই বুলি নকওঁ কিন্তু হ'লেও বহুতে মানে এনেই কথাখিনি হেৰি কৰি দিছে